আগতে মানুহে আগত মানুহে মানুহবিলাকে টিভি চিভি নাছিলেই ৰেডিঅ' এটা আছিল গাঁৱত সেই ৰেডিঅ'টোৰ কাৰণে বাতৰি শুনাৰ কাৰণে ৰখি থাকে ৰেডিঅ'ত বাতৰি চাই দেশৰ খবৰ শুনে কিন্তু আজিকালি টিভি চিভি বিলাক বহুত হৈছে ম'বাইল হাতে হাতে টিভি চিভি হৈছে গতিকে এতিয়া নিউজগিলাখান মানুহে টিভিতে চাই থাকে ঘৰত বহিয়েই চব দেশৰ বত বা বাতৰি চাব পাৰে তাৰে উপৰিও তাৰে উপৰিও কি বুলি কয় ম'বাইলবিলাক হাতে হাতে হৈছে ম'বাইলতে সকলোৱে নিউজ চাই কিবা চাই বা টিভি হ'বাৰ পৰা মানুহবিলাক বহু পৰিৱৰ্তন হৈছে ল'ৰা ছোৱালীগিলাখানেও কিছুমান ক্ষেত্ৰত যদিও ম'বাইল বেয়া বুলি কওঁ পঢ়াৰ ক্ষেত্ৰত কিন্তু কিছুমান বহুত জনা

তাৰেপাছত এই ম'বাইলেই নাছিল এতিয়া দেশৰ খবৰ গিলাখান পায় ছেকেণ্ডত মানুহ কোন ক'ত থাকেই চব খবৰ পায় টিভি ম'বাইলৰ বিষয়ে কাৰণে বা তেনেহেন এতিয়া টিভিৰ কাৰণে বহুত মানুহগিলাখানে চবেই তাৰমানে সেই কৰিব পাৰে টিভি আছে যেতিয়া আৰ এই টিভিটোৱে চাওঁ দে এনেহেন টিভিটো চাই বা টিভিটো বিচনাত শুই শুই টিভিটো চাই থাকি সময়টো যায় ভাল এখন চিৰিয়েল চাব পাৰে চিনেমা চাব পাৰে আজিকালি নানান ধৰণৰ টিভিত বহুত বস্তু দেখায় বা টিভিত টিভিৰ কাৰণে বহুত মানুহগিলাখান বহুত সেই হৈছে উন্নত হৈছে আৰ টিভি চাই পেলাই বহুত মানুহ গিলাখানৰ সেই হৈছে বা বাতৰি চাতৰি চাই বা চিনেমা এখন চাই চিৰিয়েল এখন চায় মাইকীবিলাকেও কাম বন কৰি আজৰি সময়ত টিভিটোৰ ওচৰকে যায় তাৰে পাছত হেৰি কি বুলি কয় বাতৰিবিলাক চাব পাৰি সদায় সদায় নিউজবিলাক আহি থাকে তাৰেপাছত হেৰি কি বুলি কয় এনেকেহে বহুত মানুহ গিলাখান সজাগ হৈছে টিভি চাই চাই টিভিৰ পৰা বহুত মানুহ কথা বা আগতেতো টিভি নাছিলে গাঁৱত এটা টিভি থাকে ৰামায়ণ মহাভাৰত চাব আমি আমি ৰখি থাকোঁ ৰামায়ণ মহাভাৰত চাব ৰখি থাকোঁ সেনেহেন বা আগতে নাছিলে টিভি এতিয়া টিভি হৈ বহুত বোলে চব খতক কথা বতৰাখিনিও ক'বও জানে ক'ব পৰা হৈছে মানুহ গিলাখানে ডেকা বুঢ়া সকলে টিভিয়ে চাই থাকে বাচ্ছা গিলাখানে হাতত ম'বাইল বিলাক লৈ থাকে ম'বাইলবিলাক লৈ পেলাই কথাটো কৈছোঁ চবে খবৰ খা খবৰ গিলাখান পায় বা ম'বাইলৰ পৰা বহুত কিবাকিবি চাব পাৰে টিভিৰ টিভিটো হ'লেই আৰ কথা নাই টিভিটো থাকেই টিভিত আজিকালি চব বাচ্ছা গিলাখানেও ৰিম'ট টিপি টিপি চাই থাকিব পাৰে চিৰিয়েল তিৰিয়েল গিলাখান টিভিতে চাওঁ চিনেমা গিলাকো টিভিতে চাওঁ বা টিভিত বহুত ধুনীয়া ধুনীয়া নিউজ থাকে টিভিটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ ইখন চিৰিয়েল ভাল সিখন চিৰিয়েল ভাল এনেকৈ টিভিতে চাওঁ বা এনেহেনকে বহুত কিবাকিবি টিভিৰ পৰা মানুহগিলাখানে বহু উন্নত উন্নত হৈছে বা এনেহেন টিভি নহ'লেতো নহয়েই আজিকালি ঘৰে ঘৰে দুটা তিনিটাকৈ টিভি ৰুমে ৰুমে টিভি আগতে টিভিয়েই নাছিল আমি সৰু থাকোঁতে টিভিয়েই নাছিল এতিয়া টিভিৰ বহুত সেই হৈছে এনেহেন টিভি চাই বহুত মানুহ জনাও হৈছে